হেল্ল' এই গাড়ীখন এতিয়া মানে হেৰি কৰিবা মই জামুগুৰিলৈ আহিবলৈ তোমাক দিছিলোঁ এতিয়া জামুগুৰিলৈ আহিব নালাগে মই এতিয়া জামুগুৰিত নাই বেবেজীয়াতে আছোঁ এতিয়া বেবেজীয়ালৈ আহিলেই হ'ব তালৈকে গাড়ীখন লৈ আহিবা তেতিয়া হৈ যাব দেই বেবেজীয়ালৈকে আনিবা